মই বসবাস কৰা অঞ্চলটোত প্ৰায় চৌব্বিছ ঘন্টাই বিদ্য়ুৎ থাকে বিদ্য়ুৎ পাৱাৰ কাটৰ বাবে কেতিয়াবা বিশেষকৈ গ্ৰীষ্মকালত বহুতখিনি অসুবিধা হয় গৰম যিহেতু ফেন চলাব ফেন ইত্য়াদি এনে যন্ত্ৰবোৰ চলাব নোৱাৰি